হেল্ল' অ হেল্ল' কওকচোন কোনে কৈছে অঁ অঁ অঁ কওকচোন অঁ অঁ আজি দিছে নেকি অঁ অঁ হেৰি অঁ গাওঁ সভালে যাওঁ যাব লাগে অঁ অঁ তাতে সভাতে আলোচনা কৰাটো ভাল হ'ব অঁ ময়ো লাগিছো নহয় অঁ ময়ো লাগিছো নহয় নাই পোৱা একো অঁ অঁ অঁ ঠিক আছে অঁ অঁ অশোকেটো পাব লাগিছিল অশোককো কম নেকি নিদিয়ে অঁ অঁ আমাৰ এই যে স্কুলৰ ওচৰৰ

অঁ সে

লগে লগে হ'ব লাগে আৰু স্কিমটোতো তেতিয়াই দিয়া আহিল আহিল বুলি কৈ পেলাই এতিয়ালৈকে কামৰটো বোলে একো সেই হেৰিয়েই নাই ও তাকেই গৈ পেলাই দে তে ঠিক আছে তইয়ো ওলা ময়ো ওলাই হেৰি কৰি যাওঁ অঁ ক অঁ শুনি আছোঁ নাই খোৱা ভাত কেইটা খাম আৰু ওলাই পেলাই যাম অঁ অঁ গোটেই কেইজন যাম একেলগে একলগে যাম হ'ব হ'ব অঁ ঠিকে আছে এইফালেদিয়েই যাম দে হ'ব দে